আমি যিহেতু অসমীয়া আমি সৰুৰ পৰা অসমীয়াতে আমি কথা কৈছোঁ অসমীয়া ভাষাটো আমি আমি আমাৰ মাতৃভাষা অসমীয়া ভাষা গতিকে অসমীয়া ভাষাটো আমি ইয়াতে ক'ব পাৰোঁ আমি অসমতহে অসমীয়া ভাষাটো চলে কিন্তু আমি বাহিৰত যোৱাৰ লগে লগে আমি হিন্দীটো ক'ব লগা হৈ যায় হিন্দীটো যিহেতু ৰাষ্ট্ৰ ভাষা বাহিৰৰ পৰা মানুহ আহিলেও আমি সিঁহতৰ লগত হিন্দীত ক'ব লাগে কিন্তু আমি অসমীয়াটো আমি সিহঁতৰ লগত কমফৰ্টেবল হেৰিত ক'ব নোৱাৰোঁ বা সিহঁতেও বুজি নাপায় আমি সিহঁতৰ ভাষাটো ক'ব লাগে কিন্তু আমি অসমীয়াটো তেতিয়াক'ব নোৱাৰোঁ কিন্তু আমাৰ অসমীয়াটো তুলনামূলকভাৱে পিছ পৰি আছে বা আমি আজিকালি বাচ্ছাবিলাককো ইংলিছ মিডিয়ামত দি পেলাই ইংলিছ সিহঁতক হেৰি কৰিব লাগে ইংলিছেই শিকাব লগা হৈ যায় স্কুলতো সিহঁতক ইংলিছতে কথা ক'ব দিয়ে অসমীয়া ভাষাটো বেছিভাগ বাচ্ছাই আজিকালি ক'ব ইচ্ছাই নকৰে ইংলিছ বা হিন্দীতে কয় সেই হিচাপে ৰাষ্ হেৰি হিন্দী ভাষাটোৰ লগত আমাৰ অসমীয়া ভাষাটোৰ তুলনা নহয় তাৰ উপৰি আজিকালি অলপ হৈছে বাৰু গুগলতো দুই এটা অসমীয়া শব্দ বিচাৰিলে পোৱা যায় কিন্তু অসমীয়া ভাষাটো সেই হিচাপে অকণমান পিছ পৰি আছে অলপ উন্নত হ'লে ভাল হয় আৰু অসমীয়া ভাষাটো